মই প্লাষ্টিকৰ টেমা বা প্লাষ্টিকৰ সামগ্ৰীৰ ঋণাত্মক মন্তব্য দিবলৈ বাছি লৈছিলোঁ কাৰণ প্লাষ্টিকৰ টেমা বা সামগ্ৰী আমাৰ বাবে উচিত নহয় আৰু কিছুমান জেগাত আমি উপায় নোপোৱা কাৰণে প্লাষ্টিকৰ টেমা বা বটল আমি ব্যৱহাৰ কৰিবলগীয়া হয় যদিও সেইটো উন্নত মানদণ্ডৰ প্লাষ্টিকহে হ'ব লাগে